হেল্ল' দাদা এইটো চৰাইদেউ জিলাৰ গেছ এজেঞ্চিত লাগিছেনে হয় আমাক এই গেছ চিলিণ্ডাৰ সৰু গেছ চিলিণ্ডাৰ এটা লাগিছিলে আমাৰ মানে বন্ধু বান্ধৱৰ সৈতে এটা এটা ব্ৰহ্মপুত খানা খাবলৈ ব্ৰহ্মপুত্ৰত বালিচৰত যাম বুলি ভাবিছোঁ তাৰ বাবে এটা সৰু গেছ চিলিণ্ডাৰ প্ৰয়োজন হৈছিলে আমাৰ গেছ আছে মানে অলপ নহ'বগেও লিখীয়া লাগিছে তাৰ বাবে অলপ সৰু গেছ চিলিণ্ডাৰ এটা লাগিছিল ডাঙৰটো নিলে আমাৰ নিব নিবলৈ অসুবিধা হ'বৰ বাবে এটা সৰু গেছ চিলিণ্ডাৰ প্ৰয়োজন হৈছিলে পাৰিলে আপুনি অলপ সোনকালে জনাই দিবচোন দাদা মোৰ গেছৰ কাৰ্ডৰ নম্বৰটো লৈ লওক এক দুই তিনি চাৰি পাঁচ আৰু মোৰ ফোন নম্বৰটো নাইন ছিক্স ছেভেন এইট থ্ৰী টু ছেভেন ছিক্স ফ'ৰ ছিক্স ঠিক আছে তেনে আপুনি এইটো কল নম্বৰত কল কৰি জনাই দিব আপোনাৰ যাতে আমাৰ সুবিধাৰ্থে ধুনীয়াকৈ নিব পৰাকৈ এটা গেছ চিলিণ্ডাৰ আপুনি পঠাই দিব